অঁ নমস্কাৰ বাইদেউ এইটো তেজপুৰ মেখেলা চাদৰৰ দোকান হয়নে মই ঠেলামৰাৰ পৰা কৈছোঁ মানে মোৰ মানে ৱাইফৰ কাৰণে মেখেলা চাদৰ লাগিছিল কেনেকুৱা কোৱালিটিৰ বা কি হাঁ

কেনেকুৱা কেনেকুৱা কেনেকুৱা দামৰ বা আছে আপোনাৰ মানে কি কি কোৱালিটিৰ অঁ কোৱালিটি কেনেকুৱা হ'ব কাপোৰৰ ন অলপ স্পেচিয়েল অলপ স্পেচিয়েল অ'কেজনৰ কাৰণে হেৰি লাগিছিল এনে আপোনাৰ আপোনাৰ দোকানৰ দোকানৰ যিটো কাপোৰ আপুনি ক'ৰ পৰা আনে নিজে বনোৱা নে ক'ৰবাৰ পৰা চাপ্লাই আহে শুৱালকু শুৱালকুছিৰ ভাল কোৱালিটিৰ হ'ব আৰু কিছুমান আছে নহয় কি পলি পাট বুলি কয়নে পলি পাট সেইবিলাকৰ দাম অলপ কম হয় নিকি হেঁ আৰু বেছি দামৰ ভিতৰত কেনেকুৱা আছে কেনেকুৱা ৰেঞ্জত আছে আৰু ধৰক অঁ আপোনাৰ দোকান পূৰা সপ্তাহ খোলা থাকেনে অঁ কেইটাত অঁ আচ্ছা ঠিক আছে তেতিয়াহ'লে ঠিক আছে তেতিয়াহ'লে মই আহিম ঠিক আছে ধন্যবাদ